হয় মই জোতা এযোৰ অৰ্ডাৰ দিছিলোঁ মিণ্ট্ৰাৰ পৰা হয় বহুত ভাল লাগিল বহুত ভাল লাগিলে মোৰ জোতাযোৰ ইউজ কৰি পেলাই হয় বহুত কমফৰটেবল হয় জোতাযোৰ মানে মই দিছিলোঁ আপোনাৰ নাইকীৰ যোনযোৰ মানে এয়াৰমেক্স বুলি কয় নাইকীৰ এয়াৰ এয়াৰমেক্সযোৰ অৰ্ডাৰ দিছিলোঁ হয় বহুত ভাল লাগিছে মোৰ পিন্ধি সেইযোৰ কম্ফ'ৰ্টটো মানে এতিয়া আমি যি যিহেতু চবেই জানো যে নাইকীৰ জোতাবিলাকৰ আপোনালোকৰ কম্ফ'ৰ্ট কিমান হাই লেভেল কাৰণ সেইবিলাক হয় আপোনাৰ হাই এণ্ড স্প'ৰ্টছ শ্বুজ হয় তাতকৈও ধৰক আপোনাৰ বহুত দামী দামী জোতা আছে বা তেনেকে কিন্তু এতিয়া আমি ধৰক নাইকীটো পিন্ধিছোঁ বা নাইকীটো ইউজ কৰোঁ চ' সেইটো প্ৰডাক্টৰ মই হেৰিটো হিচাপে মই আপোনাক কৈছোঁ যে নাইকীৰ জোতাযোৰ বহুতখিনি ভাল আছে বহুত ভাল আছে তাৰ আপোনাৰ ফিটিংটো কি ধুনীয়া মানে ধৰ আপোনাৰ গোটেই ভৰিটো মানে খাপ খাই যায় কিন্তু হ'লেও মানে সেই জোতাযোৰে আপোনাৰ মানে ভৰিটোৱে মানে পুৰা চেপ লৈ লয় বুলিয়ে ক'ব পাৰি গোটেই ভৰিটোৰ চেপ লৈ লয় কিন্তু ষ্টিল মানে জোতাযোৰ লুজ টাইপ নালাগে বা জোতাযোৰ এক্সেচিভ টাইট হৈ নাযায় জোতাযোৰ জোতাযোৰ বহুত মানে ধুনীয়াকে মানে এতিয়া ধৰক ক'বলৈ গ'লে জোতাযোৰ পিন্ধিলেও বা খোজকাঢ়ি থকা সময়ত বা এনেই দৌৰাৰ সময়ত বা যি এক্সাৰচাইজ কৰোঁ বা যি হওক সেইটো সময়ত জোতাযোৰ মানে ভৰিত আছেনে নাই মানে এক্সট্ৰা এটা বস্তু গাত পিন্ধি থকা বা তেনেকুৱা টাইপ নালাগে সেইযোৰ মানে বহুত মানে কম্ফ'ৰ্টেবল আৰু বহুত বা কি বুলি কওঁ এতিয়া কপাহ টাইপ বস্তুটো মানে পিন্ধি আছোঁ হ'লেও মানে ফিল নহয় কিন্তু বহুত কমফৰটেবল হয় জোতাযোৰ তাৰ যোনটো ফ'ম পুফটো হয় ফ'মটো মেম'ৰী ফ'ম বুলি কয় সেইটো মানে এতিয়া মই যেতিয়া পিন্ধি পেলাই সেইযোৰৰ ওপৰত থিয় হৈ আছো তেতিয়া মানে হয় জোতাযোৰে মানুহটোৰ ভৰিৰ চেপটো লৈ লয় চেপটো মানে মোৰ পতাৰ ভৰিৰ পতাৰ চেপটো যোনটো থাকে চেপটো পুৰা লৈ লয় খাপ খাই যায় আৰু তেতিয়া মানে যেতিয়া মই খোজকাঢ়ো মই বালিত খোজকাঢ়িলে যেনেকে মোৰ ভৰিৰ হেৰিটো বহি যায় কিন্তু তাত এক্সট্ৰা এটা হেৰিয়াৰ সৈতে মানে কম্ফ'ৰ্টৰ সৈতে মই তেনেকে থাকাৰ নিচিনা লাগে চ' বহুত আৰাম আছে জোতাযোৰ মই জোতাযোৰ পিন্ধি খুব ভাল পাইছোঁ তাত প্লাছ শ্বু লেছডাল লগাবলৈ পাৰি আৰু প্লাছ শ্বু লেছডাল খুলি পেলাই সেইযোৰ হেৰি কৰি পেলাইও পিন্ধিব পাৰি মানে পাম্প শ্বু হিচাপেও পাম্প শ্বু হিচাপেও মানে পিন্ধিব পাৰি সেইযোৰ কাৰণ পাম্প শ্বু হিচাপে পিন্ধিলে সেইযোৰ মানে এজ এ মানে জিম কৰাৰ সময়ত বা কিবা এক্সাৰচাইজ কৰাৰ সময়ত সেইযোৰ পিন্ধিবলৈ মানে বহুত ইজি হয় আৰাম লাগা ভাল লাগে আৰু এজ এ মানে ৰাণিং শ্বু হিচাপে ইউজ কৰিবলৈ হ'লে সেইযোৰ শ্বু লেছজাল লগাই ল'লেই হ'ল ত' মানে বহুত ধুনীয়া আছিল দেখাতো ধুনীয়া তাৰ লুক্ছ ধুনীয়া প্লাছ সেইযোৰ ধোৱাৰ সময়তো মানে ধুলেও সেইযোৰ মানে লং ৰং এতিয়ালৈকে কালাৰ ফেড হোৱা নাই তাৰ একো হেৰি হোৱা নাই আৰু প্লাছ মানে সেইটা এটা নতুন টেকন'লজি এটা দেখিছোঁ মই নাইকী হেৰিটোত দিছে যে সেইটো মানে কিবা যদি দাগ বা কিবা লাগে জাষ্ট অলপমান পানী দি ভালকে মচি দিলে গোটেই দাগটো নোহোৱা হৈ যায় চ' মই সেইটোৰ পৰাও মানে বহুত সকাহ পাইছোঁ যে মোৰ জোতাযোৰত বোকা লাগক বা কিবা বেলেগ দাগ লাগিলেও মানে মই জোতাযোৰত মানে মোৰ একো দাগ বা চিন থাকি যোৱা নাই সেইযোৰত অলপমান পানী দি পেলাই ঘঁহি দিলেই গোটেইখিনি চাফা হৈ যায় জোতাযোৰ চ' মই সেইটো চাইডৰ পৰা বহুত ভাল পাইছোঁ জোতাযোৰ প্লাছ সেইযোৰ মই ক'বলৈ গ'লে অল চাইডৰ পৰা মানে চব চাইডৰ পৰা মানে সেইযোৰ পিন্ধি সেইযোৰ দেখি দেখাত ধুনীয়া পিন্ধিবলৈ ভাল সেইযোৰৰ কম্ফ'ৰ্ট আছে প্লাছ মানে আৰু এটা কথা ক'বলৈ গ'লে সেইযোৰ মানে মানে ফিজিচিয়ানৰ মানে প্ৰেছক্ৰিপচন হিচাপে সেইযোৰ পিন্ধিছিলোঁ মই চ' তেখেতে কোৱা হিচাপে মানে জোতাযোৰ মানে প্ৰেছক্ৰাইব্ড হয় চ' মানে সেইযোৰ পিন্ধি পেলাই ধৰক বহুতে কয় যে এনেকে জোতাযোৰ পিন্ধিলে আপোনাৰ এনেকে মেম'ৰীৰ ওপৰত কিবা প্ৰেছাৰ পৰে বা ধৰক মানে ব'ডীত এনেকে ৰাবাৰৰ হেৰি পিন্ধিব নালাগে বা তেনেকুৱা সেনেকে বহুতখিনি কথা আছে যোনখিনি কৈছিলে কিন্তু নাই এইযোৰ যিহেতু মানে প্ৰেছক্ৰাইব কৰা জোতা হয় চ' মই এইযোৰ যদি পিন্ধিছোঁ মই নিজেই গম পাইছোঁ মানে এইযোৰ মানে কিমান ভাল হয় জোতাযোৰ কিমান হেৰি আছে জোতাযোৰৰ আৰু প্লাছ জোতাযোৰৰ ৱেইটটো যিহেতু একেবাৰেই নাই চ' মানে একো এটা এক্সট্ৰা হেৰি হৈ থাকা নাই বাৰ্ডেন টাইপ হোৱা নাই আৰু মানে যে জোতা পিন্ধিছোঁ বা কিবা সেইটো মানে একেবাৰে আৰাম লাগিছে মোৰ আৰু সেইটোৱেই ধন্য়বাদ